অঁ আপুনি ছাপ্লাই অফিচত থাকে নেকি অঁ অঁ আছে আজি বহুত দিন আজি তিনিদিনমান হৈছে ধৰক ছাপ্লাই পানীটো ভালকৈ পোৱা নাই লেতেৰা একদম বোকা বোকা পানীটো আহে আৰু গোন্ধ মানে বহুত কষ্ট হৈছে আমাৰ চলা ভাত পানী বনাবই পৰা নাই আৰু মানে কাপোৰ কানি ধুব পৰা নাই বহুত মানে কষ্ট হৈছে গতিকতে আপুনি অলপ চাই দিবচোন ঠিক আছে ক'বচোন অঁ ঠিক আছে হ'ব হ'ব অঁ ঠিক আছে